অঁ হয় কওক অঁ হয় নেকি ভাড়াঘৰ থকাটো আছে পাব খালি বিচা বিচাৰিব ওচৰতে আছে বিচাৰিব লাগিব অঁ এতিয়া অঁ অঁ কেনেকুৱা ধৰণৰ লাগিব বাৰু আপোনাক ভাড়াঘৰ অঁ অঁ অঁ অঁ অঁ চাব লাগিব এই ওচৰতে আছে বাৰু তেনেকুৱা বাথৰুম লেটিন এটেচ থকা আৰু বাৰিষা কালত পানী পানী দুনিও নোহোৱা তেনেকুৱা বাথৰুম লেটিন অঁ তেনেকুৱা ভাড়াঘৰ আছে নোহোৱা নহয় অঁ মই খ অঁ মই খবৰ কৰি চাম বাৰু ইয়াত ওচৰ পাজৰে খবৰ কৰি চাই পিনি আপোনাক মই জনাই দিম বাৰু কিমান কিমানমানলৈ লাগিব কেতিয়ামানলৈ লাগিব আপোনাক ভাড়াঘৰ অঁ কিমান দামৰ অঁ অঁ অঁ মই অঁ মই ভাড়াঘৰৰ মালিকৰ লগত কণ্টেক্ট কৰি চাম বাৰু দামবিলাক কিমান লয় কি কথা আপোনাক মই জনাম অঁ অঁ অঁ অঁ অঁ এনেই কিমানমান পৰিয়াল থকা এটা আপোনালোকৰ মানুহ অঁ অঁ অঁ তেনেকুৱা হ'লে মানে ধৰক এটা ডাঙৰ ৰুম আৰু ৰুম আৰু পাকঘৰ বাথৰুম লেট্ৰিন মানে লগতে অঁ লগতে থকা তেনেকুৱা হ'লে সুবিধা হয় আৰু

হ'ব বাৰু মই অঁ অঁ অঁ এনেই আপোনাক কিমান দিনত লাগিব আকৌ হেৰিটো অঁ অঁ আপুনি এতিয়া অঁ আপুনি এতিয়া আহি আছেনে কি অঁ চুপাৰত আহি এতিয়া কিমান সময়ত পাবহি কিবা কেইদিন লাগিব অঁ ষ্টেচনৰ ওচৰত নহ্ অঁ ৰেলৱে ষ্টেচনৰ ওচৰত আছে চা চাম বাৰু যদি ওচৰতো তেনেকৈ নহয় অকণমান ভিতৰ হ হ'লেও হ'ব নাই বাৰু অলপ ভিত অঁ অলপ ভিতৰ হ'লে ভালহে ইমান ৰাস্তা কাষত হোৱাতকৈ অঁ অঁ অঁ

পোৱা যাব মই হেৰি কৰি চাম বাৰু অঁ অঁ মালিকৰ লগত কথাটো পাতি আকৌ দাম দৰ পটাব লাগিব নহয় কিমান

অঁ অঁ অঁ মই কথাটো পাতি পেলাই আপোনাক জনাই আছোঁ বাৰু দেই অঁ অঁ সোনকালে জনাম বাৰু অঁ হ'ব হ'ব